আমি খেতিয়ক খেতি কৰা মানুহ খেতি নহ'লে আমি চলিব নোৱাৰোঁ গতিকে খেতিৰ লগতে আমাৰ হাঁহ কুকুৰা পাৰ ছাগলী গৰু এটাইকেইটা বস্তু আমাৰ পোহনীয়া বস্তু দৰকাৰ হাঁহ পাৰ থাকিলে যিকেইটা চোতালত পৰি থকা ধান চাউল সেইকেইটা বুটলি খায় আৰু ছাগলী থাকিলে বাৰীৰ ঘাঁহ চাহবোৰ বুটলি খায় গৰু থাকিলে তাৰ গৰুৰপৰা আমি গাখীৰ খাওঁ হাল বাওঁ আৰু ইফালেদি গোবৰ আমাৰ এটা ডাঙৰ সাৰ গৰু ছাগলী গোবৰখিনি যদি আমি এঠাইত গটাই নিওঁ গোটাই পেলাই খৰালি আমি শাক পাচলি কৰোঁ সেই শাক পাচলিৰ ওচৰত যদি আমি সেইখিনি গৰু ছাগলী গোবৰখিনি আমি দি দিওঁ তেতিয়াহ'লে সেইটোৱে আমাৰ ডাঙৰ এটা উপকাৰী বস্তু হয় অইন সাৰ নিদিলেও হয় আমি সদায় খেতি কৰা মানুহ আমাক গৰু ছাগলী দৰকাৰ হয় ইফালেদিয়ে এটা কুকুৰ পুহিব লাগে কুকুৰটো ধৰি লওক আমাৰ এটা পোহনীয়া বস্তু তাক ৰাতিপুৱা বিস্কুট এটা প্লেটতে দি দুপৰীয়া তাক মানুহে যেনেকৈ খাওঁ তাকো তেনেকৈ আহাৰ দিব লাগে সেই কুকুৰটোৰপৰা আমাৰ বহুত উপকাৰ হয় কাৰণতো আমি যদি অকস্মাতে দুৱাৰখন মাৰি পেলাই যদি আমি পথাৰ ঘৰে যাওঁ আমি চোতালত ধান দাই হ'লে ডাঙৰি কেইটামান থৈ দিলোঁ সেই ডাঙৰিকেইটা যদি ছাগলীয়ে খায় বা গৰুৱে খায় সেই গৰু ছাগলীয়ে খাওঁতে কুকুৰটোৱে হও হওকৈ ধৰি আঁতৰায়ো দিব পাৰে ইফালে ৰাতিও যদি কিবা ভয় চায় খালে কুকুৰটো থাকে আমাৰ কুকুৰটো এটা পোহনীয়া জন্তু বহুত উপকাৰী বস্তু আৰু মেকুৰীও লাগে মেকুৰী থাকিলে ধান চাউল থকা নিগনিবোৰ মাৰি দিয়ে আৰু তাত অইন একোৱে দিগদাৰ কৰিব নোৱাৰে নিগনিয়েও খায় এন্দুৰেও খায় মেকুৰী থাকিলে সেই ৰাতি যদি নিগনীয়ে ধান খায় বা অইন কিবা খায় বা এন্দুৰে কিবা ভিতৰত গাঁত দিয়ে এই মেকুৰীটোৱে জোপ লৈ তাহাঁতক মাৰিব পাৰে সেইকাৰণে আমি খেতিয়ক মানুহ আমাৰ সকলোখিনি দৰকাৰী বস্তু এইখিনি পোহিলেহে আমি জীৱন ধাৰণ কৰিব পাৰিম অকল খেতি কৰিলেই নহয় খেতি কৰিবলৈ হ'লে আমাক এইখিনি বস্তু দৰকাৰ হয় তেতিয়াহে আমাৰ উপাৰ্জনৰ বাট ওলাব